খানা বহুত ভালপাওঁ আৰু গাঁৱলীয়া বস্তু বহুত ভালপাওঁ পচলা বনাওঁ খাৰ খাৰ বনাওঁ তোমাৰ কৰ্দৈ টেঙা বনাওঁ বহুত গাঁৱলীয়া খানা ভালপাওঁ কিন্তু নতুন খানা শিকিবলৈ ইচ্ছা যায় আৰু কিন্তু মাংসটো বনাওঁ মাংসত মাংসটো কেনেকৈ বনাওঁ সেইটো কৈ আছো আৰু মাংসটো হেৰি কৰো আলু বিলাহী নহৰু আদা পিঁয়াজ জিৰা মচলাটোৰ কম আৰু বাহিৰা মচলাটো বেছি নিদিওঁ কিন্তু মাংস বনাই ভালপাওঁ আকৌ আজিকালি নতুন নতুন খানা ওলাইছে কিন্তু শিকিবৰ মন যায় কিন্তু টাইমে নাই কিন্তু মন যায় কিন্তু ল'ৰা ছোৱালীয়ে বনাই খাই আৰু আজিকালি নতুন নতুন বস্তু ওলাইছে বা মচলা ওলাইছে আনি আৰু বনালে হৈ গ'ল আৰু কিন্তু আমি গাঁৱলীয়াটো বনাওঁ আৰু অঁ কচু বনাওঁ ঢেঁকীয়া শাক বনাওঁ কলমৌ শাক বনাওঁ পালেং শাক বনাওঁ অমিতা খাৰ দিওঁ

মাছ টেঙা দিওঁ ভাতকেৰেলা পটল এইবিলাক ভালপাওঁ আৰু কাঁচকল বনাওঁ আলু পিটিকা বনাওঁ আলু ভাজি বনাওঁ ৰুটি বনাওঁ ৰুটি খাওঁ ৰুটিটোতো বহুত খাওঁ এতিয়া ৰুটিটো খালে স্বাস্থ্যৰ কাৰণে ভাল আৰু ৰুটিটোতো প্ৰায় বনোৱাই যায় সেনেকুৱা আৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু বেলেগ বনালেও নিজেটো ৰুটিয়ে খাওঁ বাৰু ৰুটিটো ভালপাওঁ আৰু ৰুটি বনাই থাকোঁ